হেল্ল' হয় খুৰা মই আপোনালোকৰ গাড়ীত অহা যোৱা কৰি থাকোঁ

মই কথা এটা জানিব বিচাৰিছিলোঁ মোৰ লগৰ এগৰাকী মানে খানাপাৰাৰ পৰা জালুকবাৰীলৈ যাব আপোনাৰ তাতে কিমান ভাৰা দেখাইছে হয় হয় আপোনাৰ ইয়াতে প্ৰ'ম' ক'ডো আছে তাতে ডিস্কাউণ্ট দেখাই আছে ফিফটি পাৰচেণ্ট ডিস্কাউণ্ট দেখাই আছে নাই ইয়াতে প্ৰ'ম' ক'ড যিহেতু দেখাইছে আপোনাক অফলাইন যোৱাৰ কোনো মই প্ৰয়োজনটো নেদেখোঁ আৰু মই অফলাইন নেযাওঁ মানে অনলাইনে যাম মানে মোৰ লগৰজন গৰাকী যাবলৈ ভয় কৰিব তেওঁ যিহেতু নতুন আৰু কথা এটা কওঁ আপুনি যিহেতু মই অহা যোৱা কৰিয়েই থাকোঁ আপোনাৰ ভাৰত এজেঞ্চি যিহেতু এই আপোনাৰ এজেঞ্চিৰ লগতে মই আহোঁ যাওঁ কিন্তু এতিয়া ম মই নিজে নাযাওঁ লগৰ এগৰাকী যাব যে তেওঁৰ কাৰণে এতিয়া মই বুকিং কৰিবলৈ বিচাৰিছিলোঁ এতিয়া ভাবিছোঁ যে যিহেতু চিনাকিয়ে মানুহ অকণমান কমাই দিব আৰু পাৰিলে অলপ কমাই দিব কাৰণ কি চিনাকি মানুহ যিহেতু হয় ইয়াতে প্ৰ'ম' ক'ড প্ৰ'ম' ক'ডটো এপ্লাই কৰিব পাৰিম নে নে নে কি বা খুৰা হয় ঠিক আছে যদি আপোনালোকৰ যদি সেইটো প্ৰয়োগ কৰিব নোৱাৰোঁ তেনেহ'লে আপোনালোকৰ ফালৰ পৰা কিবা এটা ৰেহাই দিব আৰু মানে ৰেহাই দিব বুলি মই আশা কৰিলোঁ ঠিক আছে বাৰু নাই মই তাইক তাই তাইক জনাই দিম হয় আপোনালোকৰ কেইটা বজাত যাব কাইলৈ কেইটা কেইটাত মানে গাড়ী আছে আপোনালোকৰ হয় তিনি টাইম যায় নহয় ঠিক আছে বাৰু আৰু এ চি আছেনে মানে যিহেতু ইমান গৰম ঠিক আছে বাৰু দিয়ক মই জনাম হয় ধন্যবাদ দাদা হয় হয় খুৰা হয়